অঁ বিউটি বাইদেউ নেকি এই আপোনালোকৰ তাত মাটি এডোখৰ হ'ব নেকি বাৰু এই ঘৰ চৰ বনাবপৰা টাউনত আপুনি অকণমান গাঁৱৰ ভিতৰত হ'লেও হ'ব বাৰু নাই নাই অকণ খালী মাটিডোখৰহে লাগে দাম দৰ কেনেকৈ চলিছে বা কঠা

নাই একঠা হ'লেহে হ'ব ঘৰটো বহিব পৰাকৈ

আপুনি যদি আজৰি আছে তাহানিয়ে মাতে ঠিক আছে তেতিয়াহ'লে কাইলৈ পৰহিলৈ গৈ আছোঁ ঠিক আছে মই আহি আছোঁ হ'ব ঠিক আছে